অঁ মই ইউজ কৰা ছ'চিয়েল মিডিয়া প্লেটফৰ্মকেইটা হৈছে ইউটিউব ইনষ্টাগ্ৰাম ফে'চবুক হোৱাটছএপ টুইটাৰ আৰু বিভিন্ন ধৰণৰ আছে যেনেকৈ আপোনাৰ স্নেপচেট ইউজ কৰোঁ এইবোৰ এইবোৰ ছ'চিয়েল মিডিয়া মই ইউজ কৰোঁ আৰু ছ'চিয়েল মিডিয়াই মোৰ বহুত বহুত প্ৰকাৰে সহায় কৰিছে মোৰ দৃষ্টিভংগী গঢ় দিয়াত যেনেদৰে মই ছ'চিয়েল মিডিয়াৰ দ্বাৰা বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন মই ল'ব পাৰোঁ কি হৈ আছে আমাৰ আমাৰ ওচৰ পাঁজৰে বিভিন্ন ধৰণৰ ৰিক্ৰুটমেণ্ট প্ৰ'চেছ থ্রু ছ'চিয়েল মিডিয়া আমি গম পাওঁ বিভিন্ন ধৰণৰ বৈজ্ঞানিক বৈজ্ঞানিক ইনফৰ্মেশ্যন আমি গম পাওঁ ছ'চিয়েল মিডিয়া যাৰ ছ'চিয়েল ইনফৰ্মেশ্যন আমি গম পাওঁ টেকন'লজিকেল ইনফৰ্মেশ্যন আমি গম পোৱা যায় থ্ৰু ছ'চিয়েল মিডিয়া ছ'চিয়েল মিডিয়া আমাৰ জীৱনৰ ডে' টু ডে' ডে' টু ডে' কাৰণে বহুত প্ৰয়োজনীয় আৰু আমি এদিনো ছ'চিয়েল মিডিয়াৰ ছ'চিয়েল মিডিয়াৰ বাহিৰে আমি থাকিব নোৱাৰা হ'লোঁ আজি কাৰণ ছ'চিয়েল মিডিয়া আমাৰ পাৰ্ট হৈ গৈছে আমাৰ লাইফৰ আৰু ঠিক তেনেদৰে ফে'চবুকত আমি বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন পাওঁ বিভিন্ন ধৰণৰ বস্তুবিলাক গম পাওঁ কেনেকৈ কি কৰিব লাগে হোৱাটছএপত আমি বিভিন্ন ধৰণৰ ইনফৰৰ্মেশ্যন শ্বেয়াৰ কৰোঁ লাইক বেলেগৰ কমিউনিকেশ্যন স্কিলছ আমাৰ ভাল হয় থ্রু ছ'চিয়েল মিডিয়া আমি বিভিন্ন ধৰণৰ কমিউনিকেশ্যন কৰিব পাৰোঁ বিভিন্ন ধৰণৰ মানুহৰ লগত আৰু তাৰ ওপৰি আছে আৰু টুইটাৰ আমি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মানুহৰ টুইট টুইটবিলাক দেখা পাই থাকো যেনেদৰে ইল'ন মাস্ক সেইবোৰৰ কি কি টুইট কৰিছে কি কি হৈ আছে আমাৰ ওচৰ পাঁজৰে সেইখিনি আমি গম পাবলৈ গম পাব গম পাওঁ থ্রু ছ'চিয়েল মিডিয়া ছ'চিয়েল মিডিয়া আমাৰ জীৱনত বি ভিন্ন ধৰে ইমপেক্ট কৰিছে আৰু সেইবাবে ছ'চিয়েল মিডিয়াই আমাৰ জীৱন জীৱন জীৱন জীৱনটো সলনি কৰিছে বিভিন্ন ধৰণে